হেল্ল' অঁ মৃণাল এই ৰ'বা দিগদাৰী হৈছে এইবাৰ এটা চিন্তাত পৰিছোঁ মোক এটা হেল্প কৰি দিয়ানা এইযে তুমি মানে লিখা মেলাৰ লগত বেছি কানেক্টেডতো সেইকাৰণে তোমাকে সুধিছোঁ আৰু এই মোৰ জানা লাইব্ৰেৰী এটা মেম্বাৰশ্বিপ লাগে ডিষ্ট্ৰিক্ট লাইব্ৰেৰী যে আছে হেৰি তাৰে মানে অঁ অঁ ওচৰতে আমাৰ ঘৰতো যে আছে নহয় তাতে এনেই আজিকালি নহ'লে মানে কিতাপ পত্ৰ পঢ়াই নহয় বুজিছানে সেইকাৰণে মই ভাবিছোঁ যে কি এই হেৰিটো তাৰ মানে হেৰি কি ধৰণে কৰে কোৱাচোন মোৰ একেবাৰে আইডিয়াই নাই

নহয় তাৰমানে কি এই মেম্বাৰশ্বিপ ফিটো ফিজ এটাতো থাকিব মেম্বাৰ ফিজটো বহুত বেছি নেকি বাৰু অঁ সিমানহে অঁ অঁ তেতিয়াহ'লে পাৰিম দিয়া আৰু হ'ব দিয়া তুমি খবৰটো কৰি খালি মোক জনাবা দেই নাম্বাৰটো দি দিবা